বিয়াবোৰত আনন্দ বিভিন্ন ধৰণে উপভোগ কৰিব পাৰি বিয়াত যে কেৱল নাচি বাগিয়েই আনন্দ উপভোগ কৰিব লাগিব সেইটো নহয় বিয়া এখন পাতিলে

সকলোবিলাক আলহী অতিথি বন্ধু বান্ধৱ সকলোবিলাক আহে সকলোবিলাকক লগ পোৱা যায় সকলোবিলাকৰ লগতে কথা বতৰা পাতি সকলোৰে কথা বতৰা জানি কেনে আছে ভালেই আছেনে বেয়াই আছে এনেইতো জেনেৰেলি আমি ইমান লগ পোৱা নাযায় সকলোকে এতিয়া বিয়া এখন বুলিলে প্ৰত্য়েকেই আহে বা অহাটো বিচাৰে সেইবাবে বিয়া এখনত যেতিয়া সকলোকে লগ পোৱা যায় তেতিয়া সকলোৰ লগতে মনৰ কথা বতৰা পাতি তেতিয়াও আনন্দ উপভোগ কৰিব পাৰি তেনেকৈয়ো তেতিয়াও বহুত বেছি ভাল লাগে যেতিয়া আমি আমাৰ আলহী অতিথি বা লগ বন্ধু বিভিন্ন ধৰণৰ এনেকুৱা মানুহ গোটেই মানুহখিনি যেতিয়া লগ পোৱা যায় বিয়া এখনত তেতিয়া সকলোকে মাত বোল কৰি সকলোৰে লগত কথা বতৰা পাতি তেনেকৈও আনন্দ পোৱা যায় আৰু আজিকালিৰ বিয়াসমূহত নাচ গান এইবোৰ প্ৰায়েই হোৱা দেখা যায় এইবিলাক কৰেই সেইটোও এটা আনন্দ আনন্দ উপভোগ কৰাৰে ৰাষ্টা যিহেতু কম কম বয়সৰ ল'ৰা ছোৱালীবিলাক থাকে সিহঁতে অলপ নাচ গান কৰিব বিচাৰে বিয়া এখন বুলিলে সুখো থাকে দুখো থাকে সেই দুখখিনি আঁতৰাবলৈ যদি অলপ নাচ গান কৰা যায় তেতিয়াহ'লে সেইখিনি দুখখিনি পাহৰা যায় সুখকে অলপ আন অলপ আনন্দ আনন্দ পোৱা যায় বা ভালো লাগে তেনেকৈয়ে আৰু ভাল আৰু সংগীতৰ বাবে বা নৃত্য়ৰ বাবে যিবিলাক গান আছে নৃত্য় এতিয়া বিভিন্ন নৃত্য় আছে আধুনিক নৃত্য় আছে বা বেলেগ বেলেগ তেনেকুৱা আৰু নৃত্য় আছে

সেইবিলাক নৃত্য় সেই নৃত্য় অনুযায়ী সংগীতবিলাক ভাল ভাল হয় কিছুমান গানো আছে সেই গানবিলাকৰ পৰাও আমি নৃত্য় কৰিব পাৰি এইবিলাকো ভাল